ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত অসম নামৰ ৰাজ্যখন হৈছে এক বহুভাষিক অঞ্চল এই অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে ইয়াত তেওঁলোকৰ নিজা নিজা ভাষা আছে সংস্কৃতি আছে কিন্তু তেওঁলোকৰ সংযোগী ভাষা হিচাপে তেওঁলোকে অসমীয়া ভাষাটোক বাচি লৈছে গতিকে অসমীয়া ভাষা এই অঞ্চলত প্ৰচলিত সৰ্বাধিক জনপ্ৰিয় ভাষা আৰু লগতে চৰকাৰীভাৱেও স্বীকৃত এক ভাষা এতিয়া অসমীয়া ভাষা হৈছে এটা আৰ্য সম্প্ৰদায়ৰ ভাষা কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই আৰ্য অসমীয়া ভাষাক সমৃদ্ধ কৰিছে এই অঞ্চলত অৰ্থাৎ অসমত বসবাস কৰা বিভিন্ন অনাৰ্য জাতি জনগোষ্ঠীসমূহৰ ভাষাৰ উপাদানে গতিকে অসমীয়া ভাষাই অসম ৰাজ্যখনৰ সাংস্কৃতিক পৰিচয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে